আমাৰ চৰাইদেউ জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱ বুলি ক'বলৈ হ'লে বিহু দীপাৱলী হোলী সংক্ৰান্তি ইত্যাদি বিহু কাতি বিহু মাঘ বিহু বহাগ বিহু যি তিনিটা ভাগ কৰি আমি বিহু পাতোঁ কাতি বিহুত আমি ধান চপোৱাৰ সময়ত পথাৰত চাকি দিওঁ বা পথাৰত বিভিন্ন পোক পৰুৱাৰ পৰা আমাৰ শস্য ৰক্ষা কৰিবলৈ এই এই বিহু কৰা হয়

কাতি বিহুৰ বিভিন্ন উদ্দেশ্য আছে তেনেদৰে বহাগ বিহুত আমি ৰং ধেমালিৰে বিভিন্ন ধৰণৰ বিহু পাতোঁ যেনে মানুহ বিহু গৰু বিহু ইত্যাদিবোৰ পাতোঁ গৰু বিহুৰ দিনাখন আমি গৰু গা ধুৱাওঁ ইত্যাদি মানুহ বিহু দিনা আমি সকলোৱে ৰং ধেমালিৰে বিহু নাচোঁ ঢোল বজাওঁ পেঁপা বজাওঁ ইত্যাদি কৰোঁ মা ঘবিহুত তেনেদৰে আমি ভেলাঘৰ বনাওঁ ভেলাঘৰত ভোজ ভাত খাই পিছদিনা মেজি জ্বলাওঁ ইত্যাদি দীপাৱলী তেনেদৰে আমাৰ দীপাৱলীও পতা হয় দীপাৱলীত আমি সকলোৱে ঘৰে ঘৰে পোহৰাই তুলোঁ ৰাতিটো পোহৰাই তুলোঁ আৰু ভিন্ন ধৰণৰ ৰং ধেমালি বা ৰং তামাচা কৰোঁ তেনেদৰে হোলীও পতা হয় হোলীত আমি বিভিন্ন ধৰণে আমি সকলো ধৰ্মাৱলম্বী লোককে আৰু আমাৰ লগৰ সকলো লোককে আমি ৰঙেৰে উপচাই তুলোঁ চৰাইদেউ জিলাত আমি চৰাইদেউ জিলা বুলিতে নহয় অসমৰ সকলো ঠাইতে দীপাৱলী হোলী বিহু আদি পতা হয় বিহুত বিশেষকৈ আমি ভিন্ন উদযাপন সমিতিয়ে উদযাপন কৰে বিহু কৰে বহুতো ডেকা জীয়ৰীয়ে বিহু কৰে তেনেদৰে আমাৰ হোলীত ভাং বা ঘোটা খোৱা হয় ইত্যাদি দীপাৱলীত আমি ক'বলৈ হ'লে দীপাৱলীত সৰু সৰু ল'ৰাবোৰে বম ফটকা ফুটাই তেনেদৰে ৰং তামাচা কৰে আমাৰ চৰাইদেউ জিলাৰ উৎসৱসমূহক সাংস্কৃতিক বা কলা কৌশলী ক'বলৈ গ'লে সাংস্কৃতিকভাৱে আমাৰ চৰাইদেউ জিলাখন যথেষ্ট আগবঢ়া চৰাইদেউ জিলাত থকা ভিন্ন মানুহ বা ভিন্ন জনজাতিৰ লোকে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে তেনেদৰে নেপালীসকলো আমাৰ এই চৰাইদেউ জিলাত দেখিবলৈ পোৱা যায় নেপালীসকলে নিজৰ কাহা ভাই ফুটা পালন কৰে তেনেদৰে ইছলাম লোকো আছে ইয়াত ইছলাম লোকসকলে বিভিন্ন ধৰণৰ নিজৰ ঈদ আদি পাতে তেনেদৰে অসমীয়া মানুহে বিহু আদি পাতে তেনেদৰে অসমীয়া মানুহৰ ক'বলৈ গ'লে আহোম জনজাতি চৰা চৰাইদেউ জিলাত যথেষ্ট পোৱা যায় কিয়নো চৰাইদেউ হৈছে আহোমৰ প্ৰথম ৰাজধানী বা অসমৰ প্ৰথম ৰাজধানী আহোমসকলে প্ৰথমে আহি এই চৰাইদেউতে নিজৰ ৰাজধানী স্থাপন কৰিছিল চৰাইদেউত বহুতো আহোম লোক দেখিবলৈ পোৱা যায় এইসকলৰ ভিতৰত বহুত লোকে বা সকলো লোকেই বিহু উদযাপন কৰে বিহুত আমি আমাৰ জ্যেষ্ঠজনক সেৱা লওঁ আৰু আমাৰ আশীৰ্বাদ গ্ৰহণ কৰোঁ আমি বিহুত কণী যুঁজাওঁ ইত্যাদি বহুতো ৰং তামাচা কৰোঁ সেইবাবে আমাৰ চৰাইদেউ জিলা বা অসমতে বিহু অন্যতম বা অত্ অত্যন্ত ৰং ধেমালি বা ৰং তামাচা কৰা এক উৎসৱ ক'বলৈ গ'লে চৰাইদেউ বা অসমত মূল উৎসৱ হিচাপে বিহুকে আমি উদযাপন কৰোঁ